হয় আমাৰ গাঁৱৰ অঞ্চলৰ যুৱক যুৱতীসকলে চহৰলৈ উচ্চ শিক্ষাৰ বাবে আন চহৰলৈ ওলাই যায় কিন্তু কিছুমান এই উচ্চ শিক্ষাৰ যুৱক যুৱতীসকলে গৈ তেওঁলোকে উচ্চ শিক্ষা লাভ কৰে আৰু কিছু লোকসকলে উচ্চ শিক্ষা লাভ কৰিব নোৱাৰিও আৰু তেওঁলোক চহৰলৈ গৈ গাঁৱলৈ কিছুমান ঘূৰি আহেও আৰু কিছুমান নাহেও আৰু কিছুমান চহৰলৈ ওলাই যোৱাৰ গড়সংখ্যা কিন্তু সঠিক মই ক'ব নোৱাৰোঁ যদিও প্ৰায় পয়খত শতকৰা ছিক্সটি পাৰ্চেণ্ট মানুহ বা ফৰ্টি পাৰ্চেণ্ট মানুহ অহা যোৱা কৰে কিন্তু তেওঁলোকে ধৰ ইয়াত কিছুমান কামৰ কাৰণে যি নিযুক্তি বিচাৰি যায় চাকৰি বাকৰিৰ কাৰণে হয়টো সকলোৱে চাকৰি বাকৰি যেনে ধৰণৰ বিচাৰে তেনেধৰণৰ নাপায় কাৰণ শিক্ষা সবৰ সমান নাথাকে কিছুমানৰ অৱশ্যে শিক্ষা বেছি থাকে কিছুমানৰ কম থাকে কম থকাসকলে তেওঁলোকে হয়টো কিছুমান জেগাত হয়টো কাম বন কৰিয়েই জীৱন যাপন কৰিবলগীয়া হয় কিছুমান হৈ পঢ়া শুনা থাকিলে হয়টো তেওঁলোকৰ চিকিয়ৰিটি গাৰ্ড বা অন্যান্য কোম্পানীৰ যিকোনো কম্পিউটাৰ কামবিলাক কৰিব পৰা হয় আৰু তেওঁলোকে তেনেকৈ কৰিও থাকে আৰু কিছুমান গাঁৱলৈ উভতিও আহে আৰু কিছুমান উভতি কিছুদিনৰ পাছতো কেইবাবছৰৰ পাছতো আহে আৰু কিছুমান বিয়া বাৰু পাতি তাত কিছুমান নাহেই স্থায়ীভাৱে তেওঁলোকে বসবাস কৰি থাকেই আৰু কিছুমান লোকৰ ধৰ ঘৰৰ আৰ্থিক অৱস্থাত মা দেউতাও কিছুমান নাথাকে সৰুতে ঢুকাই যোৱা থাকে কিছুমান তেওঁলোকেও তেনেকৈ চাকৰি বাকৰি বিচাৰে নেপায় পঢ়ি শুনি হয়টো বিদেশলৈ ধৰ চেন্নাই বা গোৱালৈ এনেকৈ গৈ তেওঁলোকে কোম্পানীত সোমায় ওৰেটো জীৱন তেওঁলোকে তাতেই চাকৰি বাকৰি কৰি পেলাই বিয়া বাৰু কৰাই আৰু ল'ৰা ছোৱালী তাতে পঢ়া শুনা কৰাই তেওঁলোকে জীৱন যাপন কৰি খাই বৈ থাকে আৰু কিছুমান ধৰ পৰিয়ালবৰ্গ থকা কিছুমানে গাঁৱলৈ উভতি আহে আহিও কিছুমান কিছুদিন থাকি দুমাহ তিনিমাহ থাকি আৰু কিছুমান কিছুদিনৰ পাছত তেওঁলোকে আকৌ কোম্পানীলৈ গুচি যায়গৈ আৰু কিছুমানৰ কোম্পানীত গৈ চাকৰি বাকৰি নাপায় বা কাম বন নাপায় ঘৰলৈ কিছুমান উভতিও আহিবলগীয়া হয় আৰু কিছুমান তেনেকৈ কাম বন কৰি থকাত কিছুলোকৰ দেখা পোৱা যায় নৰিয়াত ভুক্তভোগী হৈ কিছুলোক মৃত্যুমুখতো পৰে তেওঁ যি ধৰণৰ ধৰ পঢ়া শুনা কৰি আমাৰ ডিষ্ট্ৰিকতে ধৰ গোলাঘাট ডিষ্ট্ৰিকৰ হ'লে যোৰহাট ডিষ্ট্ৰিকৰ হ'লে যেনেকৈ চাকৰি বাকৰি পাব লাগে বা গুৱাহাটী তেনেকৈ চাকৰি বাকৰি নাপায় হয়টো বিদেশত গৈ বিভিন্ন নিচিনা চাকৰি কৰিবলগীয়া হয় তেওঁলোকৰ তেওঁলোকৰ যি দুখ কৰ্মৰ দুখনে পঢ়া শুনাৰ দুখ নে কিহৰ দুখত এই ভুক্তভোগী হ'বলগীয়া হয় কিন্তু তেওঁলোকৰ এই ওপৰৱালাইহে তেওঁলোকক ক'ব পৰা হয় কিন্তু আমি তেওঁলোকৰ চাকৰি বাকৰি বিষয়লৈ কি কৰি আছে কি কৰা নাই তেওঁলোকক আমি বিশেষ ক'ব নোৱাৰোঁ আৰু আমিও হয়টো যি ল'ৰা ছোৱালীক পঢ়া শুনা কৰাই আছোঁ তেওঁলোক ভৱিষ্যত তেওঁলোকৰ চাকৰি বাকৰি হ'ব নহ'ব বা পাব নাপাব তেওঁলোকৰ ক'ব নোৱাৰোঁ কিন্তু তেওঁলোকৰ ভাগ্যইহে ক'ব পাৰিব অৱশ্যে তেনেকুৱা ক্ষেত্ৰতো আমাৰ গাঁৱৰ অঞ্চলৰ যুৱক যুৱতীয়ে বিদেশত গৈ বিভিন্ন নিচিনা বিভিন্ন ধৰণৰ কৰ্ম কৰি খাই আছে চাকৰিয়েই নহয় বাকৰিয়ে নহয় বা অন্যান্য হাজিৰাও কৰি খাই আছে তাৰো গাঁৱত আহি তেওঁলোকে চাকৰি কৰিছোঁ বুলিয়েই কয় কিন্তু প্ৰকৃত চাকৰি কৰেনে নকৰে তেওঁলোকেই জানিব এই চাকৰিৰ বিষয় লৈ কিন্তু আজিকালি পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো উচ্চ হ'ল এই পঢ়া শুনা উচ্চৰ বাবত চাকৰি বাকৰি পাবলৈ হ'লে বহুতো শিক্ষাৰ প্ৰয়োজন আৰু শিক্ষা হ'লেও চাকৰি বাকৰি তেওঁলোকে পোৱাৰ অসম্ভৱ সম্ভৱো নহয় আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলে কিছুমানে হয়টো নিজৰ এটা ইণ্ডাষ্ট্ৰি খুলি তেওঁলোকে যুৱতীসকলে তাঁতৰ শালৰ কাপোৰ বৈ বা কিবা কিবি তেনেকৈ ব্যৱসায় কৰিও আছে তেওঁলোক এই ব্যৱসায়ৰ চাকৰি বুলিয়ে ধৰি লৈছে তেওঁলোকে আৰু এই চাকৰি বিচাৰিছে যদিও বহুত লোকে ইণ্টাৰভিউ দিছে ডিফেন্সতো বহুতে ইণ্টাৰভিউ দিছে গাঁৱৰ যুৱক যুৱতীসকলে বহুতেও পাইছে আৰু বহুতো পোৱা নাই ইয়াত নোপোৱাৰ দুখত কিছুমানে হয়টো গাঁৱৰ পৰা বিদেশলৈ গৈ বিভিন্ন নিচিনা কৰ্ম কৰি খাই আছে এই কৰ্ম তেওঁলোকৰ চাকৰি বুলিয়ে ধৰিব লাগিব আমি যেতিয়া ভাগ্যত কোম্পানী চাকৰি বা চৰকাৰী চাকৰি চৰকাৰী চাকৰি নাপাই কোম্পানী চাকৰিকে কৰিছে তেওঁলোক আৰু ডাঙৰ ডাঙৰ চহৰত গৈ কিছুলোকে তেওঁলোকে ভাল ভাল কৰ্ম কৰি খাই আছে তেওঁলোকৰ মা দেউতা গাঁৱত ৰাখি তেওঁলোকে বিদেশলৈ গৈ পঢ়া শুনা কৰি নিজৰ ল'ৰা ছোৱালী সংস্থাপন দিছে আৰু নিজৰ গাঁও কিছুলোকে এৰিও দিছে তেনেকৈ ক্ষেত্ৰত পঢ়া শুনা বা চাকৰি বাকৰি নাপায় পঢ়া শুনা কিছুমানে এ কৰিব নোৱাৰিও আধৰুৱা হৈ কিছুমানে ধৰা কোম্পানীত গৈ কোম্পানী চাকৰি কৰি আছে হয় তেওঁলোকে ৰাতিৰ যিটো গাৰ্ড চকীদাৰ সেই চকীদাৰ বুলি ক'ব লাগিব এই চকীদাৰটোও তেওঁলোকৰ কাৰণে চাকৰি বুলিয়ে ধৰি লৈছে তেওঁলোকে আৰু তেওঁলোকে এই চকীদাৰ কৰিয়েই সেই চাকৰি কৰিয়েই তেওঁলোকৰ জীৱন যাপন কৰিছে আৰু সপৰিয়ালক তেওঁলোকে পুহি ঘৰত কিছুলোক উভতি আহি গাঁৱৰ ৰাইজৰ লগত মিলা প্ৰীতি কৰি চুলি ফুৰি খাই আহিছে